কেনেৰিও আপুনি এটা টেক্সত মেছেজ লাভ কৰিছে য'ত কোৱা হৈছে যে আপোনাৰ লেণ্ডলাইনৰ বিলটো দিয়া হোৱা নাই কিন্তু আপোনাৰ মতে আপুনি সেৱা পৰিশোধ কৰিছে একচন আপোনাৰ লেণ্ডলাইন প্ৰভাইডাৰৰ গ্ৰাহক সেৱা হেল্পলাইনৰ সৈতে যোগাযোগ কৰক আৰু পৰিস্থিতিটোক বুজাই কওক তেওঁলোকক পৰিশোধৰ স্থিতি পৰীক্ষা কৰিবলৈ আৰু তেওঁলোকৰ ৰেকৰ্ডত কিবা পাৰ্থক্য আছে নেকি পৰীক্ষা কৰিবলৈ কওক